বৰ্তমান শিক্ষা ব্যৱস্থাটো অতি জটিল হৈ পৰিছে যিহেতু অসমৰ শিক্ষা ব্যৱস্থাত বৰ্তমান এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে সেইটোৱে হ'ল বেছিভাগ অভিভাৱকে নিজৰ ছাত্ৰ ছাত্ৰীজনক চৰকাৰী বিদ্যালয়ৰ বাহিৰেও বৰ্তমান যিবোৰ বেচৰকাৰী বিদ্যালয় আছে তাৰফালে ঢাপলি মেলা দেখা যায় ইয়াৰ মূলতে হৈছে যে চৰকাৰত চৰকাৰে যিধৰণৰ মনোনিৱেশ কৰিব লাগিছিল বা যিধৰণে মনোযোগ দিব লাগিছিল সেই ধৰণে মনোযোগ দিব পৰা নাই কাৰণ ছাত্ৰ ছাত্ৰীৰ তুলনাত আমি দেখোঁ বহু বিদ্যালয়তে শিক্ষকৰ অভাৱ তাৰ উপৰি বৰ্তমান যিধৰণৰ আহিলা পাতি লাগিছিল স্কুলবিলাকত সেইধৰণৰ আহিলাপাতি বৰ্তমান নাই আজিকালি কিন্তু বেচৰকাৰী বিদ্যালয়বিলাকে বহুত উন্নত ধৰণৰ শিক্ষক উন্নত ধৰণৰ সা সঁজুলি লগতে উন্নত ধৰণৰো তেওঁলোকে পৰিৱেশ সৃষ্টি কৰিছে তাৰফলত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকে আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে কমি আহিছে ফলত এটা সময়ত এনেকুৱা হ'ব যে অসমীয়া মাধ্যমত বা অসমৰ এই যিবোৰ চৰকাৰী বিদ্যালয় এইবোৰ ল'ৰা ছোৱালীৰ সংখ্য়া আটাইতকৈ তাকৰ হৈ পৰিব এতিয়া টেট শিক্ষকৰ জৰিয়তে যদিও শিক্ষা ব্যৱস্থাটো উন্নত কৰিবলৈ গৈ আছে কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় এই টেট শিক্ষকবিলাকে সময়মতে তেওঁলোকে বিদ্যালয়ত পাঠদান কৰিব নোৱাৰে কাৰণ একোজন শিক্ষককে বিভিন্ন ধৰণৰ কামত নিয়োগ কৰিছে আৰু যাৰ ফলত শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিটো ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থাটো ল'ব পৰা নাই তাৰ উপৰি গুণোৎসৱৰ লগত জৰিয়তে আজিকালি বিদ্যালয়বিলাকক আগশাৰীত নিয়াৰ কাৰণে যিটো যত্ন কৰিছে কিন্তু সেই যত্নটো বেছি ফলপ্ৰসূ হোৱা দেখা নাই কাৰণ গুণোৎসৱত যি ধৰণৰ বিদ্যালয়বিলাকক ইমপ্ৰুভ কৰিব লাগিছিল সেই ধৰণে ইমপ্ৰুভ কৰিব পৰা নাই